ৰন্ধা কামটো অকল মহিলাই বুলিয়ে নেভাবোঁ পুৰুষেও কৰিব লাগে পুৰুষে সমানে কৰি যাব লাগে তেওঁলোকে ৰন্ধা কামত পৰিয়ালক সহায় কৰে আৰু তেওঁ ভাত পানী বনালে মই বেলেগ কাম কৰিব পাৰোঁ তেতিয়া দুয়োজনে সমানে কৰি যাব লাগে তেওঁ বাৰীৰ পৰা যদি শাক আনে মই বনাব পাৰোঁ আৰু তেওঁ যদি কাটি কাটি বাচি সহায় কৰি দিয়ে আৰু তেওঁ বাচন বাতিখিনি ধুই দিলে ধুই দিব পাৰে আৰু ধুৱে মাছ মই যদি নোৱাৰোঁ বাচিব তেওঁ বাচি কুচি দিয়ে আৰু কেতিয়াবা চাহ বনোৱা ৰন্ধা সকলো কামতে সহায় কৰে কৰিব পাৰে অকল মহিলাই কৰে বুলি এইটো কথা নহয় পুৰুষেও কৰিব পাৰে আৰু সকলোৱে কামত আগবাঢ়ি গ'লে ঘৰখনত মিলা পিচা সংসাৰখন ভালকৈ আগুৱাই নিব পাৰে আৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এই কাম শিকাব পৰা যায় এনেকৈ ঘৰবোৰত পৰিচালনা কৰিবলৈ ভাল হয় সকলো কাম সমানেই কৰি যাব লাগে